আমি বন্ধ পালে আমাৰ স্থান আমি সকলো ফেমিলি লগ লাগি আমি ফুৰিবলৈ যাওঁ আমাৰ ওচৰতে আমাৰ ঠাই এখন আছে সেইখন হৈছে ভৈৰৱকুণ্ড ভৈৰৱকুণ্ডত আমি সকলো আমি এদিন মাহৰ এদিন আমি মাহত আমি সকলো ফেমিলি লগ লাগি আমি আমি সকলো ফেমিলি লগ লাগি আমি ভৈৰৱকুণ্ডলৈ যাওঁ তাতে এদিন আমি খুব আনন্দ আনন্দতে আমি সকলো মিলিজুলি আমি লগ ভাত খাওঁ আৰু ফুৰোঁ ধৰক বহু এনেকুৱা নদী ধৰক পাহাৰ আৰু বহু ধৰণৰ আপোনাৰ যি কৰে আপুনি সেয়ে কৰিব ইনজয় কৰিব পাৰে ধৰক তাতে আপোনাৰ বহুত আনন্দতে আপুনি ঘূৰি ফুৰি সকলো আনন্দ উৎসাহৰে আপুনি আহিব পাৰে বহুত মানে আমাৰ ল'ৰা ছোৱালী মাহটো ধৰি ব্যস্ততাৰ মাজেৰে সেই ব্যস্ততাৰ মাজত যদি আমি এদিন মাহৰ এদিন লাষ্টত যদি আমি ল'ৰা ছোৱালীখিনিক বাহিৰত লৈ যাওঁ তেওঁলোকে নথৈ আনন্দ হয় তেওঁলোকৰ আনন্দ দেখা পাই আমাৰ বহুত ভাল লাগে সেয়ে সেয়েহে আমি দুখ কষ্টৰ মাজেৰে হ'লেও আমি আমি মাহৰ এদিন আমি সকলো ল'ৰা ছোৱালীে ঘৰৰ ফেমিলি লগ লাগি আমি ফুৰিবলৈ যাওঁ সেয়ে আমাৰ বহু আনন্দ আৰু আপোনালোকে সকলো আহিব পাৰে আমাৰ এই এই ভৈৰৱকুণ্ডলৈ ভৈৰৱকুণ্ড চাবলৈ আপোনালোকে আহিলে হয় আৰু আপোনালোকে আহিলে আপোনালোকেও ক'ব পাৰিব আমাৰ ভৈৰৱকুণ্ডখনৰ কথা আমি কেলৈ আমি মাহৰ এদিন আমি ভৈৰৱকুণ্ডত ল'ৰা ছোৱালীক লৈ যাওঁ সেইখিনি আপোনালোকেও আমিও আনন্দ কৰোঁ আপোনালোকেও আনন্দ কৰিব পাৰে তাৰ বাবে আপোনালোকে আহিব আমাৰ ভৈৰৱকুণ্ডলৈ আমি আমাৰ দৰে আপোনালোকেও ভৈৰৱকুণ্ডখনত বহুত মানে উৎসাহেৰে মানে আনন্দ কৰিব পাৰিব লগতে ভৈৰৱকুণ্ড অকল আমি ভৈৰৱকুণ্ডৰ কথা কোৱা নাই ওচৰত ওচৰত আমাৰ বহু এনেকুৱা ঠাই ঠাই আছে ভূটান আছে অৰুণাচল আছে তাতে সেই সকলো আনন্দৰে আপোনালোকে আমাৰ ভৈৰৱকুণ্ডত ল'ব পাৰিব তাৰ বাবে আপোনালোকেও আহক আমিও ভৈৰৱকুণ্ডত গৈয়ে থাকোঁ তাৰ বাবে আপোনালোককো জনাইছোঁ আপোনালোকে আমাৰ ভৈৰৱকুণ্ডলৈ আহক